মই অনুসৰণ কৰা ৰেচিপি যদি মই আশা কৰাৰ দৰে ভাল হৈ নুঠে বা মই সেইধৰণে ৰান্ধিব পৰা নাই তেতিয়া মই সেই খাদ্যখিনি পেলাই নিশ্চয় নিদিওঁ নেপেলোৱাকে মই সেই খাদ্যখিনিৰ পৰাই আকৌ তাত কি নতুনত্ব আনি মই এটা নতুন ৰেচিপি উলিয়াই আনিব পাৰোঁ মই সেইটোৰ ওপৰত বেছি গুৰুত্ব দিম কাৰণ খাদ্য বস্তু নষ্ট কৰাতো ভাল কথা নহয় সেয়েহে মই খাদ্য কেতিয়াও অনিষ্ট নকৰোঁ আৰু অনিষ্ট নকৰাকৈ এটা সুস্বাদু ৰেচিপি মই বনাবলৈ চেষ্টা কৰিম